হেল্ল' দাদা আপুনি ক'ত আছে মই এইকণতে ৰখি আছো আপুনি অহা নাই অথনিৰেপৰা আপোনাৰ মেচেজটো পাইছো কিন্তু আপুনি আহি পোৱা নাই ইমান সময় অঁ মই সতী ৰাধিকা পথত ৰখি আছো বি এচ এন এল টেলিফোন বি এচ এন এল টেলিফোন এক্সেঞ্জৰ ওচৰত ওচৰতে আপোন ঘৰ বুলি এটা পি জি আছে অঁ আপুনি সেইকণলৈকে আহক মই হালধীয়া ৰঙৰ এযোৰ শাৰী এখন শাৰী পিন্ধি আছো অঁ আপুনি এইফালেৰে ৰাইট হেণ্ডে সোমাই আহিলেই হ'ল আমাক দেখাই মোক দেখাই পাব মই পদূলিতে ৰখি আছো অঁ ঠিক আছে হ'ব দিয়ক